হেল্ল' অ' হয় অ' আছে

অ' অ' আছে আমাৰ দোকানত আহিব পাৰে ধুনীয়া এনেকা আহল বহল পাব পিয়ৰ কটন হাণ্ড্রেদ পাৰ্চেণ্ট কটনৰ হয়

ৰে'টটো ছয়শ মানৰ ভিতৰত পাব

পিল' কভাৰ থাকিব হয়

আহি চাবহি অ' পৰ্দাও আছে পৰ্দা আছে বিচনা চাদৰ আছে সকলো পাব ইয়াত হোৱাইট কালাৰৰো আছে তাৰপিছত বাকী বেলেগ বেলেগ ৰঙৰো আছে আহি চালে আপুনি নিজে পচন্দ কৰিব পাৰিব ফটো কাপোৰৰ ঠিক আছে বাৰু মই আপোনাক অলপ সময় পাছত চাই পেলাই এনেকৈ ফটো মাৰি দিব পাৰিম

আচ্ছা ঠিক আছে বাৰু কিন্তু আহি পেলাই চাব চালে তেতিয়া আপুনি চইচ কৰি ল'ব পাৰিলে হয় এতিয়া ফটো মাৰি দিয়াতকৈ আপুনি কেতিয়ালৈ আহিব অ' হয় নেকি ঠিক আছে বাৰু মই ফটো পঠাম আপুনি হ'লেও আহি পেলাই চাবহি অ' আছে বিভিন্ন ধৰণৰ আছে বেলেগ বেলেগ কালাৰৰো আছে কটনৰো আছে পলিষ্টাৰ আছে এনেকৈ নেটৰ আছে আহি চাব পাৰে